অঁ অঁ হয় হয় অঁ কেতিয়া আহিব

পাৰিব চাৰি পাঁচজন অঁ

হ'ব হ'ব আজিকালি সত্ৰবিলাকত থাকিবলৈ ব্যৱস্থা কৰি দিছে নহয় আপুনি যদি সত্ৰত থাকিম বুলি ভাবে তেতিয়া সস্তাতে পাব যদি আপুনি বেলেগকৈ থাকিব বিচাৰে তেতিয়াহ'লে অকণমান দামটো বেছি ধৰিব লাগিব কিমানজনমান আহিব বাৰু অঁ অঁ অঁ অঁ অঁ অঁ আহিব আপোনালোক আহিব আহিব মই আপোনালোকৰ গোটেই সত্ৰ দেখুৱাম বাৰু আপুনি তাৰ কাৰণে চিন্তা নকৰিব তাৰ কাৰণে চিন্তা কৰিব নালাগে বাৰু মই আছোঁ

অঁ অঁ ঠিক আছে আগতীয়াকৈ আগতীয়াকৈ কিবা ভাড়া চাড়া ব্যৱস্থা কৰি দিব লাগিবনি আপোনাক তাত থাকিবলৈ ভালেই বাৰু যদি আপুনি অসুবিধা পায় আমাৰ ঘৰত তেনেকৈ পাঁচজন মানুহ ৰখা আপোনালোকে অসুবিধা পাব নহয় এনেকৈ বেলেগকৈ ভাড়াঘৰ এটা লৈ দিব পাৰিলোঁহেঁতেন যদি ভাড়াঘৰ বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ আপুনি আমাক বুকিং কৰিবৰ কাৰণে পইচা অলপ পঠিয়াবনি বাৰু আৰু আজিকালি আকৌ মাজুলীত এতিয়া ৰাস আহি এহেজাৰমান দিলেই হ'ব মাজুলী অঁ অঁ অঁ দুই তিনিদিনৰ পিছতে দিব আৰু আগতীয়াকৈ দিলে ভাল আৰু ভাড়াতীয়াই তেতিয়াহে ভাল পাব অঁ অঁ হেৰি নহয় আমাৰ এতিয়া এই মাজুলী মাজুলীত হেৰি নহয় এতিয়া ৰাস পালনাম আহিলে ভাড়া তেনেকৈ এতিয়া বহুত মানুহ আহে নহয় ইপাৰৰ পৰা তেনেকৈ এতিয়া ঘৰ পাবলৈ ঘপককৈ হেৰি অসুবিধা হয় আগতীয়াকৈ আৰু বুকিং কৰিলে ভাল আৰু সত্ৰসভাইও বহুত মানুহ হয়

অঁ মাজুলীত ধেৰ মানুহ ঘূৰি ফুৰে নহয় এতিয়া অঁ সেইকাৰণেহে ক'লোঁ যোৱাত অসুবিধা নাই বাৰু আপোনালোকে তাৰ কাৰণে চিন্তা নকৰিব মই আমাৰ মাজুলী সত্ৰ গোটেইখিনি আপোনালোকক দেখুৱাম আৰু আপোনালোক যদি পালনাম ৰাসলৈকে থাকে সব চাব পাৰিব